বিদ্যুতৰ বিশেষ অসুবিধা মোৰ অঞ্চলত নাই কিন্তু কেতিয়াবা বতৰ বেয়া হ'লে বতৰ যদি বহুত বেছি বেয়া হয় আমাৰ পাৱাৰ কাট হয় আৰু তেতিয়া এঘণ্টা দুঘণ্টা খুব বেছি তাতকৈ বেছি হোৱা নাই আজিলৈ কিন্তু আৰু কেতিয়াবা যদি খুব বেছি ধুমুহা বৰষুণ হয় তেতিয়া কিন্তু মানে তিনিদিনলৈকো বিদ্যুতৰ বিঘিনি ঘটিছে আৰু তেতিয়া বহুত অসুবিধাৰ সৃষ্টি হৈছে এনেই এঘণ্টা দুঘণ্টা হ'লে কেতিয়াবা যদি বিশেষ কিবা এটা ইমপৰ্টেণ্ট কাম কৰি আছোঁ তাৰ মাজত সৰু সুৰা অসুবিধা হয় বহুত ডাঙৰ অসুবিধা নাই তাতে কিন্তু যেতিয়া দুদিন তিনদিনলৈ নাহে তেতিয়া মানে মটৰ মটৰেৰে পানী উঠোৱাত প্ৰব্লেম হয় পানী নোহোৱা হৈ যায় কাৰণ ইয়াত ধৰক আমি এতিয়া কুঁৱাৰ পানীত নহয় বেছিকে আমাৰ মটৰ পানীটোতে আমি বেছিকে চলোঁ গতিকে পানীৰ প্ৰব্লেমটোৱেই আটাইতকৈ বেছি অসুবিধাৰ সৃষ্টি কৰে বিদ্যুত নথকাৰ সময়ত আৰু তাৰ লগতে আনুষাংগিক বহুত কাম থাকে যিখিনি আমি বিদ্যুতৰ ওপৰত নিৰ্ভৰশীল হৈ কৰোঁ ধৰক আজিকালি আমাৰ হাততেই স্মাৰ্টফোনটো থাকে সেইটো চলাবলৈয়ো বিদ্যুতৰ প্ৰয়োজন যেতিয়া বহুত সময় বিদ্যুতৰ বিঘিনি ঘটে তেতিয়া তেনেকুৱা ধৰণৰ অসুবিধাবিলাকৰো সৃষ্টি হয়